হেল্ল' গুড মৰ্ণিং বাইদেউ ভাল নে বাইদেউ এই মই মন্দিৰা বৰঠাকুৰে কৈছোঁ এই হেৰিৰ বৰ্ণাঢ্যৰ মাকে কৈছে আক অঁ এই স্কুল কি ৰাতিপুৱা ৰাতিপুৱা হৈ আছে নেকি অঁ ইমান সোনকালে হৈছে বৰ কষ্ট হৈছে জানেনে কেলেই কেলেই কৰিছে ন' ৰাতিপুৱা

অঁ তাকে বাৰু সেইটো হয়েই কাৰণ ইমান গৰম পৰিছে আমি নিজেই ঘৰতে থাকিব পৰা নাই তেনেকুৱা ক্ষেত্ৰত বাৰু সেই ল'ৰা ছোৱালীবিলাক কেনেকৈ থাকিব আৰু ফেনটো বাৰু আছে স্কুলত তথাপিতোতো বাৰু দিয়কচোন এ চি বুলিবলেতো নাইকিয়া মানে আহিলে মুখখন একদম ৰঙা হৈ আহে বেয়াই লাগি যায় জানেনে বাৰু সেইটো ঠিকেই কৰিছে খালি ঠিকেই কৰিছে খালি আমাৰ মাকবিলাকৰ অলপ কষ্ট হৈছে আৰু ৰাতিপুৱাতে সোনকালে বেছি সোনকালে উঠিবলগীয়া হৈছে ইফালে এখেতকো পঠিয়াব লাগে অফিচলৈ ভাত পানী বনাই মেলি টিফিন চিফিন যোগাৰ চোগাৰ কৰি বহুত সময় মানে একদম লৰালৰি আৰু মোৰ যে একদম মানে ঘৰ পিছতহে সাৰোঁ আৰু

হয় হয়

আগৰ নিয়ম হয় হয় হয় আৰু এটা কথা নহয় আগতে আমাৰ দিনত দেখোন সেই জুলাইত গৰম বন্ধটো দিয়ে আগষ্টত ইমান বিশেষ ঠাণ্ডা আহেই আৰু আগত আগষ্টৰপৰা আজিকালি এতিয়া দেখিছেনে আগষ্টতহে গৰম পৰা আৰম্ভ হ'বলৈ ধৰিছে আৰু এতিয়া আগতে

হয় হয়

হয় হয় হয়

হয়

আৰু ঠিক আছে ঠিক আছে মানি ল'ম আৰু এই দুমাহ দুমাহ আৰু মানি ল'ম আৰু ন দুমাহ আৰু মানি ল'ব পাৰিম আৰু আৰু এটা কথা নহয় এইয়া যোৱাবাৰৰ বাৰু দশম মেট্ৰিক পৰীক্ষা নহ'ব নহ'ব বুলি কৈ মেট্ৰিক পৰীক্ষাটো বাৰু যোৱাবাৰ হ'ল এইবাৰ এতিয়া দশম শ্ৰেণীৰ পৰীক্ষা হ'বনে মেট্ৰিক পৰীক্ষা হ'ব মোৰ ল'ৰাটো বাৰু নাইনতে হ'লেই নহয় আৰু অহা এবছৰহে আছে সেইটো কিবা

অঁ

অঁ ঠিক আছে ঠিক আছে অঁ হ'ব হ'ব ঠিক আছে ভাল লাগিলে দেই আপোনাৰ লগত কথা পাতি ধন্যবাদ বাইদেউ দেই